অ' হেল্ল' হয়নে নেকি অ' অ' অ' কি খবৰ ভালনে অ' কি কৰি আছে এই ভাল ভাল আছোঁ অ' আচ্ছা কথা এটা সুধিম বুলি ভাবিছিলোঁ অ' এই মই চবজি খেতি অলপমান লগোৱাম বুলি ভাবি আছিলোঁ তাকে অলপ পইচা পাতি চৰ্ট হৈ আছে এই বেংকৰ পৰা কিবা লোণৰ ব্যৱস্থা এটা কৰিব পৰা হ'ব নেকি কি কি কৰিব লাগিব এনেই অ' অ' অ' অ' অ' অ' অ' অ' অ' অ' অ'

অ' অ' অ' অ' অ'

অ' অ' পাওঁ পাওঁ অ' ঠিক আছে মই চেষ্টা এটা কৰি চাওঁ যদি অসুবিধা হয় মই আপোনাক আকৌ লগ কৰিম দেই অ' অ' অ' ঠিক আছে হ'ব অ' হ'ব